মোৰ ঘৰৰ চৌপাশে স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ মই বহুখিনি যত্ন ল'ব লগা হয় যিহেতু আমাৰ ঘৰৰ আশে পাশে কেইবাঘৰো ব্যক্তি লগতে এখন বুনিয়াদী বাল্য বিদ্যাপীঠ বিদ্যালয় আছে লগতে এটা কাৰ্যালয় আছে অজস্ৰ মানুহৰ সমাগম হয় গতিকে মই এনে পক্ষত পৰি পৰিস্থিতিৰ বাবে দুই তিনিটাকৈ ডাষ্টবিন ব্যৱস্থা কৰিব লগা হৈছে আমি আমাৰ চাৰিবেৰত থকা আমাৰ চাৰিও বাউণ্ডেৰীৰ ভিতৰত থকা ব্যক্তিসকলে বিশেষকৈ উঠি অহা শিক্ষিতসকলক কেনেকৈ আমাৰ ঘৰটোৰ লগতে আমাৰ অঞ্চলটোত স্বাস্থ্যসন্মত কৰি ৰাখিব লাগে তাৰ কাৰণে আমি ব্যৱস্থা ল'বলৈ বহুখিনি ক্ষেত্ৰত আমি নিজে আগুৱাই যাওঁ আমি আমাৰ ঘৰৰ আশে পাশে আমাৰ চৌপাশে যিবিলাক জাৱৰ জোথৰ আছে সেইবিলাক পেলাবৰ কাৰণে এটা ডাঙৰ ডাষ্টবিনৰ ব্যৱহাৰ কৰিছোঁ আমি ৰাতিপুৱা সময়ত সকলোৱে নিজৰ ঘৰখন চাফ চিকুণ কৰাৰ লগতে নিজৰ চৌপাশটো স্বাস্থ্যসন্মত কৰি ৰাখিবৰ কাৰণে আমি যত্নপৰ চেষ্টা কৰিছোঁ আমি আমাৰ যিবিলাক লেট্ৰিন আছে সেইবিলাক চফা চিকুণ কৰি লগত ৰখাৰ লগতে আমাৰ যিবিলাক ৰাস্তা পদূলি আছে ড্ৰেইন আছে সেইবিলাক আমি সমূহ সকলোৱে লগ লাগি পেলাই সেই ড্ৰেইনবিলাক চফা কৰাৰ ব্যৱস্থা কৰোঁ যাতে পানী জমা হ'ব নোৱাৰে আচলতে ক'বলৈ গ'লে আমাৰ চহৰৰ পৰা ড্ৰেইনৰ মাজে মাজেৰে মাজেৰে যিবিলাক পানী যায় আমাৰ ঘৰৰ আশেদি পাৰেদি পানী হোৱাৰ লগে লগে এইবিলাক পাৰ হয় গতিকে বহুত ক্ষেত্ৰত এইবিলাক লেতেৰা হৈ পৰে গতিকে এনে ক্ষেত্ৰত আমি আমাৰ ড্ৰেইনখিনি চফা কৰাকৈ অত্যাধিক গুৰুত্ব আৰোপ প্ৰদান কৰোঁ আৰু স্বাস্থ্যসন্মত কৰি ৰাখিবৰ কাৰণে আবৰ্জনাবিলাক বেছিকৈ বিশেষকৈ য'তে ত'তে পেলোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰোঁ আৰু ৰাতিপুৱা সময়ত আমি নগৰ নিগমে যেতিয়া চফা কৰিবলৈ আহে আবৰ্জনাবিলাক আমি এটা অঞ্চলৰ এটা ঠাইত নিৰ্দিষ্ট ঠাইত জমা কৰি ৰাখোঁ আৰু যাতে তাৰ পৰা অস্বাস্থ্যকৰ বস্তু ইফাল সিফাল হৈ যাব নোৱাৰে উটি আহিব নোৱাৰে আৰু লগতে সকলোকে চাফ চিকুণকৈ ৰাখিবৰ কাৰণে আমি বুজাবলৈ চেষ্টা কৰোঁ আৰু এনে ক্ষেত্ৰত মই যথেষ্টখিনি এজন শিক্ষিত ল'ৰা হিচাপে সকলোকে আগুৱাই নিয়াত চেষ্টা কৰোঁ